আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতত বৰ্তমান সকলোবিলাক খেলেই সমাধীত লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ খেলসমূহত ভাৰতৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰণৰ খেলুৱৈয়ে পাৰদৰ্শিতা দেখুওৱা গৈছে আৰু ভাৰতে বিভিন্ন ধৰণৰ যিবিলাক খেল ভাৰতত বৰ্তমান জনপ্ৰিয় সেই খেলসমূহত পাৰদৰ্শিতা লভিবলৈ সক্ষম হৈছে জনপ্ৰিয়তাৰ অৰ্জন কৰিবলৈ স সক্ষম হৈছে বা সফলতা লাভ কৰিবলৈ সক্ষম হোৱা আমি দেখিবলৈ পাইছোঁ বিশেষতৰ ভাৰতবৰ্ষত যিবিলাক খেল প্ৰচলন হোৱা দেখা যায় সেইসমূহৰ ভিতৰত ক্ৰিকেট বেডমিণ্টন এথলেক দবা আদি আদি খেলসমূহত আগবঢ়া দেখা গৈছে যদিও বা এইসমূহ খেলত ভাৰতবৰ্ষ আগবাঢ়ি গৈছে তথাপিতো আমি দেখিবলৈ পাইছোঁ যে ফুটবলৰ ক্ষেত্ৰত এতিয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতবৰ্ষই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই কিয় কিয়নো আজিলৈকে ভাৰতবৰ্ষই ফুটবলৰ বিশ্বকাপ খেলিবলৈ সক্ষম হোৱা নাই যিটো যোগ্যতা অৰ্জনকাৰী খেলতে সদায় যোগ্যতা অৰ্জনৰ পৰা ভাৰতবৰ্ষ বঞ্চিত হৈ আহিছে এই ক্ষেত্ৰত নিৰ্দিষ্ট দুজনমান খেলুৱৈ বাহিৰে বাকীসমূহ খেলুৱৈক আমি সফল হোৱা দেখিবলৈ পোৱা নাই বিশেষত বাইচুং ভূটিয়া সুনিল চেত্ৰী এওঁলোকৰ বাহিৰে বাকীসকল যিসকল ফুটবল ফুটবল খেলুৱৈ সফল হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনুদান দিব নোৱাৰাৰ বাবে আজিলৈকে ভাৰতবৰ্ষত ফুটবলৰ ক্ষেত্ৰত বিশ্বকাপ খেলাৰ যিটো পাৰদৰ্শিতা সেইটো লভিবলৈ সক্ষম হোৱা নাই আৰু মই ভাবোঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ ফুটবল ক্ষেত্ৰত জনপ্ৰিয়তা লাভ কৰাটো অধিক প্ৰয়োজন আছিল তাৰ কাৰণে ভাৰত চৰকাৰৰ ফালৰ পৰাও আৰু অলপ বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে ইয়াৰ উপৰিও আমি বেডমিণ্টনৰ ক্ষেত্ৰতে হওক বা আন আন খেলসমূহৰ ক্ষেত্ৰত বক্সা বক্সিঙৰ ক্ষেত্ৰত হওক আপোনাৰ আৰ্চাৰীৰ ক্ষেত্ৰতে হওক বা ছুইমিঙৰ ক্ষেত্ৰতে হওক ভাৰতবৰ্ষত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অলিম্পিক পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কাবাডীৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়িবলৈ সক্ষম হৈছে আৰু ক্ৰিকেটৰ যদি কথালৈ মন কৰোঁ দে দেখা পোৱা যায় যে ভাৰতবৰ্ষত এতিয়া বৰ্তমান ক্ৰিকেট খেলটোৱে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু পৃথিৱীৰ ভিতৰতে দ্বিতীয় বা প্ৰথম শ্রেষ্ঠ দল হিচাপে লাষ্ট পাঁচ বছৰে ভাৰতবৰ্ষই জনপ্ৰিয়তা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বাকী খেলসমূহৰ যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল কাবাডীয়ে হওক বা এথলিকৰ ক্ষেত্ৰতে হওক হাই জাম্প বা লং জাম্পৰ ক্ষেত্ৰতে হওক ভাৰতবৰ্ষই আৰু অলপ স্বীকৃতি পোৱাৰ প্ৰয়োজন আছে বুলি ভাবোঁ অলিম্পিক পৰ্যায়ৰ খেলসমূহত তেতিয়াহে ভাৰতে আৰু অলপ বিশেষ সফল হ'ব পাৰিব বুলি ভাবোঁ সেই সেই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অলপ বিশেষ পদক্ষেপ লোৱাৰ প্ৰয়োজনতা আহি পৰিছে সেয়ে তাৰ বাবে গাঁও অঞ্চলসমূহত সোমাই থকা খেলুৱৈসমূহক বিশেষভাৱে কিছুমান সুবিধা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়ায় নিয়াৰ ক্ষেত্ৰত চৰকাৰখনে কৰিবলগীয়া বহুত আছে বুলি ভাবোঁ বিশেষত ফুটবল খেলখনৰ কাৰণে ভাৰতবৰ্ষৰ চৰকাৰে ক্ৰীড়া মন্ত্রালয় বিশেষত কিছুমান কাম কৰিবলগা আছে বুলি মই অনুভৱ কৰোঁ বিশেষত এথলিট পৰ্যায়ত তো যথেষ্ট পৰিমাণৰ সমাদৰ লাভ কৰিছে যদিও জেভলিনে হওক বা আন আন খেলসমূহতো ভাৰতবৰ্ষই যথেষ্ট সমাদৰ লাভ কৰিছে যদিও ইয়াতো আৰু অলপ ভাৰত চৰকাৰে কৰিবলগীয়া কাম আছে বুলি মই ভাবোঁ